হয় মই পোহনীয়া জন্তু ভাল পাওঁ কাৰণ মানুহৰ নিচিনাকৈ মানুহ যদিও শ্ৰেষ্ঠ জীৱ মানুহৰ নিচিনাকৈ প্ৰতিটো জী জীৱৰে কিছুমান সুকীয়া বৈশিষ্ট্য় আছে আৰু আমি প্ৰত্য়েকটো জীৱ জন্তুকে আমি মৰম কৰিব লাগে আচলতে ভাল পাব লাগে আৰু আমাৰ ঘৰত গৰু ছাগলী আৰু হাঁহ আছে আমি আগৰ পৰাই আমাৰ ঘৰত দেখি আহিছোঁ গৰু পোহা হয় আৰু ছাগলীও আছে বহুত আৰু হাঁহো পোহা হয় এতিয়া মই যদি কওঁ ক'বলৈ বিচাৰোঁ গৰুৰ কথাই ক'ম কাৰণ আমি এই জন্তুবোৰৰ পৰা বহু পৰিমাণে আমি লাভান্বিত হওঁ এতিয়া ঘৰত কুকুৰ এটা ৰাখিলে আমাক পহৰা দিয়ে আমি ধুনীয়াকৈ নিশ্চিন্তমনে ৰাতি টোপনি যাব পাৰোঁ কাৰণ চোৰৰ পৰা আমি হাত সাৰিব পাৰোঁ পৰিত্ৰাণ পাব পাৰোঁ কাৰণ বিশ্বাসী জীৱ আৰু ঠিক সেইদৰে আমি গৰু যদি পুহিছোঁ তাৰ পৰা আমি গাখীৰ পালোঁ সেই গাখীৰ আমাৰ কাৰণে পুষ্টিকৰ খাদ্য় আৰু যদি মই বিচাৰোঁ ধৰি লওক বেলেগ কিবা ইনকামৰ যদি চ'ৰ্চ নাথাকে আমাৰ বোলে মই গৰু ফাৰ্ম খুলিয়েই ধুনীয়াকৈ ইনকাম কৰিব পাৰোঁ দু দুটা তিনিটাকৈ বেছি গৰু লৈ তাৰপৰা পোৱালী জগাৰ পিছত আমি বহুতখিনি গাখীৰ পালোঁ তাত সেই গাখীৰ আমি বিক্ৰী কৰি সেই তাৰপৰাও আমি লাভান্বিত হ'ব পাৰোঁ মানে এই পোহনীয়া জন্তুবিলাকে আমাক যিকোনো প্ৰকাৰে যেনেকৈয়ে নহওক আমাকো লাভাম্বিত কৰে আৰু আমিও সেইকাৰণে এই জন্তুবোৰক মৰম কৰা উচিত